হেল্ল' অঁ কোৱা অঁ অঁ ক'ত পালা হয় নেকি কোৱা অঁ ভাল দিয়া আছোঁ তোমাৰ অঁ অঁ গম পাইছোঁ তাৰিখটো বা কিমান দিলে হয় নেকি এই ভালেই হ'ব দিয়া তুমি গম পাইছে নেকি নে কি কৰিছে মই ফোনে কৰা নাই ৰ'বা কাকো কি কৰিবা তুমি কি গান গাবা নে নাচিবা অঁ ভাবিব লাগিব সেইটো হেৰি কৰিব লাগিব নহ্ কি পিন্ধি আহিবা কি পিন্ধি আহিবা অঁ মেখেলা চাদৰে পিন্ধিম দিয়া দুইদিন দুদিন হ'বতো অঁ অঁ এই হীৰক জয়ন্তী দুদিন হ'বতো কি কি পিন্ধিবা দুদিনেই চাদৰ মেখেলাই পিন্ধিবা নেকি অঁ অঁ সেয়েতো বাকীবিলাকেও বাকীবিলাকক ফোন বাকীবিলাককো ফোন কৰিবাচোন কি পিন্ধে গোটেই একেলগে লগ হৈ গ'লে ভাল লাগিব নহ্ সেয়েতো একেলগে চাদৰ মেখেলা পিন্ধিলে আকৌ কৈ থ'লেই হ'ল কি পিন্ধি যোৱা কি পিন্ধি নোযোৱা এতিয়া তুমি ক'ত আছা অঁ হয় নেকি অঁ ভালেই হ'ব তেনে নাচিব পাৰিম নহ্ হা অঁ অঁ হয় নেকি ভালেই হ'ব দিয়া তা অঁ আ খোৱা নাই ৰ'বা এই ভাত খোৱাত দেৰী হ'ল সেইটো কাৰণে খোৱা নাই তুমি খালা অঁ ল'ৰাটোৰ কি খবৰ ল'ৰাটো আছে ভালে অঁ বয়স কিমান হ'ল অ' তাৰ অঁ স্কুলততো দিয়া নাইয়ে নহ্

বাকী

অঁ অঁ দিছে অঁ দিব দিয়া হেৰি তুমি তাৰিখটো তেনেহ'লে ক'ত গম পালা অঁ অঁ মা দেউতা ভালে আছে

হয় নেকি কৰি দিয়া আমিও এটা গাম লগ হৈ পাৰি প্ৰেক্টিছ কৰিব লাগিব আৰু চাও দিয়াচোন কি কৰিব পাৰোঁ আছে আৰু নহ্ কেইদিনমান আজিতো এক তাৰিখে হ'ল আছে আৰু কেইদিনমান অঁ অঁ অঁ হ'ব দিয়া লগ পাম মা দেউতা ভালে আছে নহ্ অঁ অঁ দিয়া হ'ব দিয়া হ'লে অঁ অঁ দিয়া হ'ব দিয়া